হেল্ল' অ অ ভণ্টি হেৰি তোমাৰ তাত তামোল পায় নেকি

অ আৰু এনেকৈ পোণবোৰ কেনেকৈ লয় অ তো এগৰা বা দুগৰাকৈ ল'লে কেনেকৈ দিব পাৰিবা দুটকা দুই তিনি টকাকৈ দিব পাৰিবা নোৱাৰিবা ওম কেনেকৈ হ'লে দিব পাৰিবা অ দহ টকা লাগে অলপ চেষ্টা কৰাচোন পাৰে নেকি দিবৰ কাৰণে

ওম ল'ব পাৰিম দহ পোন্ধৰ গৰামান এনেকৈ লৈ আহিম আৰু যদি দামটো কমাই দিয়া তেতিয়াহ'লে এপোণত দুশ লাগিব অ এপোণত দুশ হ'লেচোন পাঁচটকা মানকৈ দিম দিয়া অ হ'ব দিয়া পাঁচশকে দিম পাঁচটকাকৈ পাঁচ পাঁচ পাঁচ দিম আৰু এগৰাত পাঁচটকামানকৈ দিম আৰু হ'ব অ কেতিয়া দিব পাৰিবা ও কাইলৈ দিব পাৰিবা হ'ব দিয়া নহ'লে